নগৰৰ তুলনাত আমাৰ ইয়াৰ অঞ্চলত স্বাস্থ্যসেৱা অতিকে অনুন্নত বিশেষকৈ আমাৰ মাজুলীত স্বাস্থ্য ক্ষেত্ৰত বহুত পিছ পৰি ৰৈছে আমাৰ ইয়াত এক উন্নত মানদণ্ডৰ চিকিৎসালয়ো নাই যি কিখন চিকিৎসালয় আছে তাত উন্নত প্ৰযুক্তিবিদ্যা নাই এনেকুৱা ক্ষেত্ৰত আমাৰ প্ৰতিজন ৰোগীয়ে নগৰ নগৰৰ চিকিৎসাৰ কাৰণে যাবগে লাগে আৰু বিশেষকৈ আমাৰ যাতায়তৰ ব্যৱস্থাটো সুচল নহয় বাবে প্ৰতিটো ক্ষেত্ৰত কেতিয়াবা কোনো ৰোগী বাটতে মৃত্যুমুখত পৰিব লগা হৈছে এতিয়া আমাৰ ইয়াত এনেকুৱা হৈছে আমাৰ চিকিৎসালয়ত নিৰ্দিষ্ট বিষয়ে নিৰ্দিষ্ট চিকিৎসক নাই এজনেই মাত্ৰ চিকিৎসক থাকে আৰু তেওঁ সকলো বেমাৰ চাব লগা হয় গতিকে নিৰ্দিষ্ট ব্যক্তি যিজনৰ যি নিৰ্দিষ্ট বেমাৰ হৈছে সেই নিৰ্দিষ্ট ডক্তৰজনৰ অভাৱৰ কাৰণে আমাৰ ইয়াত ৰোগীয়ে বিভিন্ন সমস্যা দেখিবলৈ পোৱা গৈছে আৰু আমাৰ জনসংখ্যাৰ তুলনাত ইয়াত এতিয়া যি ওৱান জিৰ' এইট ব্যৱস্থা আছে সেই ব্যৱস্থাও ইমান উপলব্ধ নহয় এখন বা দুখন ওৱান জিৰ' এইট আছে গোটেই মাজুলী এনে যিবিলাক সমস্যা আছে সেই সমাধা কৰিব নোৱাৰে নিৰ্দিষ্ট

এনেকুৱাবিলাক যিবিলাক মেজৰ অপাৰেচনৰ ব্যৱস্থা আছে চিকিৎসা সেইবিলাক আমাৰ মাজুলীত নাই নাই বাবে আমি প্ৰতিটো ক্ষেত্ৰতে নগৰমুখী হ'ব লগা হয় নগৰ অঞ্চলৰ সকলো সুবিধা থকাৰ কাৰণে আমাৰ ইয়াৰ মানুহ গৈ তাত চিকিৎসা গ্ৰহণ কৰিব লগা হয় মাজুলী বৰ্তমান চিকিৎসা ব্যৱস্থাটো অতিকৈ বেয়া হৈ আছে ইয়াত নিৰ্দিষ্ট একো চিকিৎসা ব্যৱস্থা নথকাৰ কাৰণে ৰোগী হঠাতে মৃত্যু হ'ব লগা হৈছে আৰু বিশেষকৈ যাতায়তৰ ব্যৱস্থা সুচল নোহোৱাৰ কাৰণে আমি হঠাতে নগৰলও যাব নোৱাৰোঁ যদি ৰাতি কিবা অসুবিধা হয় যদি নগৰ উন্নত চিকিৎসাৰ কাৰণে যাব লগা হয় আমাৰ তেনেকে নাৱৰ ব্যৱস্থা নথকাৰ সময়মতে আমি পাৰ হৈ যাব নোৱাৰোঁ গৈ পেলাই দেখুৱাব নোৱাৰোঁ তাৰ বাবে আমাৰ ৰোগীসকল খন্তেকতে মৃত্যুমুখত পৰিবলগা হয় আৰু যিবোৰ পৰীক্ষাগাৰ থাকিব লাগে উন্নত মানদণ্ডৰ পৰীক্ষাগাৰৰ ব্যৱস্থা থাকিব লাগে তেনেকুৱা ব্যৱস্থা নাই যাৰ বাবে আমি বহুত সমস্যাত ভুগিব লগা হয় আৰু নিৰ্দিষ্ট এজন চিকিৎসকে সকলো বেমাৰটো চোৱাতো অসম্ভৱ ৰোগীৰ তুলনাত চিকিৎসকৰ অভাৱ এজন চকুৰ ডাক্টৰে

সকলো ডাক্তৰে সকলো বেমাৰতো চাব নোৱাৰে ইয়াত বাধ্যত পৰি চাব লগা হয় যাৰ বাবে ৰোগীসকলৰ বিভিন্ন সমস্যা হোৱা দেখা যায় গতিকে আমাৰ গাঁৱলীয়া অঞ্চলৰ বাট পথৰ বহুত সমস্যা থকাৰ বাবে নিৰ্দিষ্ট সময়ত ওৱান জিৰ' এইট সেৱাৰ যি সেৱা আছিল সেয়ে সেয়াও আহি পাবহি নোৱাৰে যাৰ বাবে ৰোগী অঁকালতে মৃত্যুবৰণ কৰিবলগা হয় বৰ্তমান সময়ত যাতায়তৰ যি উন্নত ব্যৱস্থা থকাৰ পাছতো বহুত চিকিৎসাৰ ক্ষেত্ৰত মাজুলী পিছ পৰি ৰ'ব লগা হৈছে প্ৰতিটো ক্ষেত্ৰতে চিকিৎসা ডাক্তৰে পৰ্যাপ্ত সুবিধা নোপোৱাৰ কাৰণে মাজুলীলে নাহে আহিলেও খুব বেছি এমাহ মা দুমাহ থাকি তাৰ পৰা আকৌ গুচি যায় গতিকে নিৰ্দিষ্টকে কোনো এজন ডক্টৰকো দেখা নাযায় বা

কেইখনমান বিচনাযুক্ত এখন মেডিকেল তাক লৈ গোটেই মাজুলী জনসাধাৰণে নিৰ্ভৰ কৰিব লগা হয় গতিকে তাতকে আৰু বিকল্প ব্যৱস্থা একো নাই অৱশেষত নগৰ অভিমুখে ৰাওনা হৈ উন্নত চিকিৎসাৰ বাবে বাহিৰলে যাব লগা হয় গতিকে কোনো কোনো ক্ষেত্ৰত নিৰ্দিষ্টকৈ বাহিৰত পালে জীৱন ৰক্ষা পৰে কোনো কোনো আকৌ ব্যক্তি ৰাস্তাতে মৃত্যুমুখত পৰিবলগা হয় বৰ্তমান বৰ্তমান চহৰৰ তুলনাত আমাৰ ইয়াত স্বাস্থ্যসেৱা বহুত অনুন্নত হৈ আছে